যেতিয়া মই এল পি স্কুলত পঢ়োঁ তেতিয়া মই ক মানত থাকোঁতে ঘৰৰ পৰা মোক মই আহিব নোখোজোঁ স্কুলত মোক ঘৰত মায়ে আধা ৰাস্তালৈকে স্কুললৈ থৈ যায় স্কুলটো ওচৰতে দুশ মিটাৰমান হ'ব ক মান গ'লোঁ ক মানত গৈ ক মান দ্বিতীয় মান আৰু তৃতীয় চতুৰ্থ চতুৰ্থ মানত মই আমাৰ স্কুলত মন্ত্ৰী হিচাপত মই প্ৰধানমন্ত্ৰী আছিলোঁ প্ৰধানমন্ত্ৰী হিচাপে মই বাকী ক্লা তৃতীয় চ দ্বিতীয় ক মান সৰু ক মান এইবিলাক গোটেইখিনি চোৱা চিতা কৰিছিলোঁ আৰু যেতিয়া প্ৰাৰ্থনা দেই তেতিয়া মই ক'ব মই নিজেও দিওঁ আৰু মই ক'ব লাগে যে মোৰ লগৰ বন্ধু বান্ধৱী যাৰ যিটোৱে হওক তাৰ যাক কওঁ আৰু যে পাৰ্থনা অমুক অমুকে দিব লাগিব বুলি নামটো কৈ দিওঁ তেতিয়া সিহঁতে পাৰ্থনা দে কেতিয়াবা মই সিহঁতৰ লগত নিজেও দিওঁ আৰু মোৰ লগৰ এজন বন্ধু আছিল আনজন নাম তেখেত আছিল শিক্ষামন্ত্ৰী ত বৰ খুহুতীয়া আছিল তেখেত তেতিয়াৰ পৰা আৰু লগৰ এজনী বান্ধৱী আছিল বান্ধৱীৰ পৰা সি টিফিন বাতি চুৰ কৰি খাইছিল আৰু পিছপিনে স্কুলটোৰ পিছপিনে খেলা ধূলা হৈছিল টিফিন যেতিয়া দেই তাত আছিল লগৰ এজন ল'ৰা আছিল বৰ ওখকৈ নৰাজম বুলি সি খনত উঠিলে আমি আমাক উঠিবই নিদিয়ে ত' তেতিয়া হাতত কিতাপ লৈ আহিছিলোঁ বেগ নাছিলে চেণ্ডেলো নাছিলে কেতিয়াবা চেণ্ডেল আনো চিঙি যায় ঘৰত গালি খাওঁ কেতিয়াবা চেণ্ডেল লৈ আহোঁ কেতিয়াবা চেণ্ডেল ন ন নথকাকৈ আহোঁ কেতিয়াবা বৰষুণ দিয়ে পেট পানী খচি আহোঁ ভালো লাগিছিল বৰষুণত জিকি জিকি আহোঁ স্কুলত যেতিয়া এ এটা পিৰিয়ড হয় তেতিয়া বেলটো কোবলে কোবাব মোকো দিছিল মোৰ লগৰ বন্ধু এজনো আছিল তে সিও কোবাইছিল আৰু কেতিয়াবা ঘৰতো আহোঁ ভাত খাব টিফিন নিদিলে আৰু কেতিয়াবা দোকানতো যাওঁ বান্ধৱীবিলাকৰ লগত খেল ধেমালিও কৰিছিলোঁ তেনেকৈ তেনেকৈ স্কুল চতুৰ্থ মানটো পাছ কৰিলোঁ তাৰপিছত লাহেকৈ আমি এম ই স্কুলত গ'লোঁ এম ই স্কুলত আমাৰ পৰা তিনিশ চাৰিশ মিটাৰমান হ'ব এম ই স্কুলখন কেতিয়াবা চাইকেল লৈও গৈছিলোঁ দেউতাৰ চাইকেল এখন আছিল পুৰণা সেইখন লৈ গৈছিলোঁ কেতিয়াবা দেউতাইও লৈ গৈছিল তাত এখন মটৰৰ দোকান আছিল দোকানত আমি টিফিনত দোকান মটৰ খাইছিলোঁ এক টকা দুই টকা মটৰবিলাক ইজনে সিজনক

আৰু তেতিয়া আমি মাৰ্বলটো টিফিনত মাৰ্বল খেলাইছিলোঁ টিফিন ফিল্ডত লুকা চুৰি কাবাডী এইবোৰ খেলাইছিলোঁ ক্ৰিকেটো খেলাইছিলোঁ দৌৰাও কৰিছিলোঁ অঁ আৰু যেতিয়া তেতিয়া মই দৌৰাত প্ৰাইজো পাইছিলোঁ কবিতা আবৃত্তিটো পাইছিলোঁ পাইছিলোঁ ত' পাইছিলো তেতিয়া আৰু এম ই স্কুল গ'লোঁ তেতিয়া তাত এজন ছাৰ আছিল ছাৰজনে খুব কোবাইছিল কিবা নোৱাৰিলে বহুত কোবাইছিল খঙো উঠিছিল তেতিয়া তেতিয়াৰ দিনত ত' পিছত সেইবোৰ অনুভৱ নহয়

তেনেকৈ ফাইভৰ পৰা ছিক্সত আহিলোঁ ছেভেনত আহিলোঁ

এইটোত যেতিয়া আহিলোঁ তেতিয়া আৰু মোৰ এ এশ মিটাৰ অলপ আৰু হ'ব এল পি স্কুলখন যিখন আছে তাৰ লগতে আমাৰ হাইস্কুলখনো আছে ত' যেতিয়া আমি হাইস্কুলত আহোঁ আৰু হাইস্কুলত আহোঁতে নতুন নতুন আৰু কিছুমান বন্ধু বান্ধৱী পাইছিলোঁ তেতিয়া লগৰবোৰৰ লগত ঘৰৰ পৰা ওলাওঁতে লগৰবোৰ একেলগে আহিছিলোঁ তেতিয়া ভালো লাগিছিল ত' তেনেকৈ হাইস্কুলতো ফুটবল হৈছিল ফুটবলত খেল খেলিছিলোঁ প্ৰাইজো পাইছিলোঁ হাই জাম্প হৈছিল লং জাম্প হৈছিল দৌৰা এইবিলাক অংশগ্ৰহণ কৰিছিলোঁ ইণ্ডোৰতকৈ বাহিৰৰ বাহিৰত যিটো খেল ধেমালি হয় সেইটোত মই বেছি কৰিছিলোঁ কাৰণ মই বাহিৰৰ খেল ধেমালি ভাল পাইছিলোঁ কৰি আৰু ইণ্ড'ৰটোত অলপ লাজ লাজ অনুভৱ আছিল ত' তেনেকৈ ইণ্ড'ৰটো কৰা নাছিলোঁ লগতে কৰিছিলোঁ যেতিয়া হাইস্কুল আহো তেতিয়া অলপ মানে এইটো ইণ্ড'ৰটোত কমেই কৰিছিলোঁ খেলিছিলোঁ কুইজ তুইজ কেতিয়াবা খেলিছিলোঁ ত' স্কুলৰ পা যাওঁ ৰাতিপুৱা স্কুল স্কুল দহটা বজাত থাকে আন নটা বজাৰ পৰা আৰু টিউচন থাকে টিউচনতো গৈছিলোঁ স্কুলতে হৈছিল স্কুলৰ এটা ছাইডত ৰুম আছে তাত টিউচনো কৰিছিলোঁ টিউচন আৰু আবেলিও স্কুল শেষ হোৱাৰ পিছত আৰু এটা টিউচন থাকে ৰাতিপুৱা মানে ইংলিছ টিউচন এটা আছিলে প্লাছ ইভিনিং আবেলি গণিতৰ টিউচন এটা আছিলে ত' সেইটো কৰিছিলোঁ ত' তেনেকেই স্কুলৰ টাইমবোৰ গৈছিল স্কুল ছুটী হোৱাৰ পিছত খেলিব গৈছিলোঁ ক্ৰিকেট বহুত খেলিছিলোঁ ক্ৰিকেটত খেলি বহুত ভাল পাইছিলোঁ ত' ক্ৰিকেটত বহুত প্ৰাইজো পাইছিলোঁ স্কুলতো পাইছিলোঁ খেল ধেমালি হৈছিল স্কুলত পঢ়া শুনাত ইমান ভাল নাছিলোঁ যদিও মানে বেয়াও নাছিলোঁ তো পাছ কৰি গৈছোঁ আৰু যেনেকেই হওক সেনেকুৱা আৰু বাকী ইস্কুলীয়া জীৱন

টেনলৈ শেষ হ'ল মেট্রিক পৰীক্ষা আহিল ঘৰতো বহুত প্ৰেছাৰ পৰিল মা দেউতাই গালি পাৰি বেছি বাহিৰত খেল মানে আবেলি খেলিবতো ওলাব যাব নেদে কেতিয়াবা মাৰিছিলও তো তেনেকেই ঘৰতে পৰা অলপ পঢ়াৰ মনোযোগ দিছিলোঁ পঢ়ি মেট্রিকটো পাছ কৰিলোঁ মেট্রিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰীত এডমিশ্যন ল'লোঁ হাই ছেকেণ্ডেৰীত এডমিশ্যন লোৱাৰ পিছত এইটো আমাৰ এইটো কি কয় জুনিয়ৰ কলেজ কয় কলেজখন তাত আমি হাই ছেকেণ্ডেৰী এডমিশ্যন ল'লোঁ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আছে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'লোঁ তাত আৰু বহুত লগ বন্ধু বান্ধৱী বহুত ঠাইৰ পৰা পালোঁ তো সিহঁতৰ লগত আৰু কথা বতৰা পাতিলোঁ ভাল লাগিল অলপ বেলেগ বেলেগ বন্ধু বান্ধৱী পালোঁ তো ফেচাৰ্জ আছিল ফেচাৰ্জ এইবোৰ পোৱা নাছিলোঁ আগত ৰেগিং কৰিছিল ত' এতিয়া ফেছাচত গৈছিলোঁ ৰেগিঙো পাইছিলোঁ ছেকেণ্ড ইয়াৰৰ ল'ৰা আৰু ছোৱালীবোৰে ৰেগিং কৰিছিল ভালো লাগিছিল আৰু খঙো উঠিছিল কেতিয়াবা নোহা নহয় কিছুমান কৰিব দেই ত' ধেমালি আৰু ত তো এইবোৰ হৈছিল কেতিয়াবা আমি লগৰবোৰেতো ইয়াৰ পৰা চাইকেল লৈ গৈছিলোঁ কেতিয়াবা কলেজ কেতিয়াবা দেৰি হয় কেতিয়াবা এটা ক্লাছ নাপাওঁৱেই নেক্সট ক্লাছটোত সোমাব লগা হয় কিন্তু ওলাই আহোঁতে শে শেষ কৰিহে ওলাব লাগে কাৰণ সেই সেইখন কলেজৰ পৰা মানে এটা দুটা ক্লাছ কৰি ওলাব নিদিয়ে ত' তেনেকৈ ফাৰ্ষ্ট ইয়াৰটো কৰিলোঁ ফাৰ্ষ্ট ইয়াৰটোত আমাৰ যেতিয়া এগজাম হৈছিল এগজামটোত এগজাম দিলোঁ দিয়াৰ পিছত আমাৰ ফাৰ্ষ্ট ইয়াৰটোত আছিলে তো থকা কাৰণে গোটেইবিলাকে পাছ কৰিছিলে তো তেনেকৈ লগত এজন বন্ধু আছিল তাৰ হ'ল বেয়া ফাৰ্ষ্ট বেয়া মানে বুলি গম পোৱা নাছিল তাৰ যেতিয়া বেয়া হ'ল সি বহুত দুখ কৰিলে পিছত যেতিয়া সেইটো শুনিলে যে বুলি তাৰ বহুত ফূৰ্তি হ'ল লাগিল তো তেনেকেই ফাৰ্ষ্ট ইয়োৰটো পাছ কৰা হ'ল তাৰপিছত ছেকেণ্ড ইয়াৰত গলোঁ ছেকেণ্ড ইয়াৰত গৈ ছেকেণ্ড ইয়াৰত যেতিয়া আৰু ফাৰ্ষ্ট ইয়াৰৰ নতুন নতুন ল'ৰা ছোৱালীবিলাক আহে তেতিয়া সিহঁতক আমি ফেছাৰ্চত ৰেগিং কৰো তো সিহঁতে তেতিয়া কোনোবা কোনোবাটো কান্দিও দিছিল ৰেগিং কৰা দি ত' যদিও কান্দিছিল আমাৰ ভালো লাগিছিল ফূৰ্তিও লাগিছিল আমিও তেনেকৈ কৰি পাইছোঁ আৰু তেনেকৈ সিহঁতকো ৰেগিং কৰিলোঁ তাৰপিছত ভাল বন্ধু বান্ধৱীও হ'ল জুনিয়ৰ হিচাপত ত' তেনেকৈ ছেকেণ্ড ইয়াৰটো খেল ধেমালি কৰিলোঁ এনেকৈ ছেকেণ্ড ইয়াৰটো পাছ কৰিলোঁ পাছ কৰি বি এ ত এডমিশ্যন ল'লোঁ বি এ ত এডমিশ্যন এখন আমাৰ দুই তিনি কিলোমিটাৰ দলকুমা আঞ্চলিক কলেজ বুলি কয় তাত ল'লোঁ তাত আমি ফাৰ্ষ্ট চেম এডমিশ্যন ল'লোঁ ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈ তাত গ'লোঁ ফাৰ্ষ্ট ছেমত যেতিয়া এডমিশ্যন ল'লোঁ তাত গৈ কলেজ তেতিয়া কৰা নাই তথাপিও মানে মাজে সময় যাওঁ কেতিয়াবা কৰোঁ কেতিয়াবা নকৰোঁ তো তেনেকৈ পঢ়া শুনাত মানে মনোযোগটো কমি গৈছিল তো তেতিয়া আৰু ফাৰ্ষ্ট ছেমটো তেনেকৈ কৰিলোঁ তেনেকৈ তাৰপিছত ছেকেণ্ড ছেমতো কৰিলোঁ তাতো খেল ধেমালি হ'ল পঢ়িলোঁ তো তেনেকৈ আৰু যিহেতু কমপ্লিট ঠিক নহ'লে কমপ্লিট নহ'ল মানে এবাৰ অসুখো আছিল ত' অসুখৰ কাৰণে ড্ৰপ দিব লগা হ'ল তো ড্রপ দিয়াৰ পিছত নেক্সট আকৌ এডমিশ্যন এবাৰ ল'লোঁ ত' এডমিশ্যন লোৱাৰ পিছত

ত' তাত এডমিশ্যনটোত আৰু গ'লোঁ দুদিনমান লগ বন্ধুবিলাক বেলেগ বেলেগ হৈ গ'ল মোৰ সিহঁতে পাছ কৰি গ'ল মই যাব নোৱাৰিলোঁ তো তেনেকৈ এনেকৈ বি এ টো কমপ্লিট ঠিক নহ'লে আকৌ তো তেনেকৈ সেইটো বাদ দিয়াৰ পৰা তাৰপিছত দুইবছৰমান গেপ দিলোঁ গেপ দিয়াৰ পিছত মই আকৌ কিবা দুধনৈত এডমিশ্যন ল'লোঁ দুধনৈত এডমিশ্যন লৈ তাত গ'লোঁ তাত আকৌ মই

তাত গৈ ক্লাছ পাতি ভালদৰে কৰিলোঁ কৰি ত' সেইটো কমপ্লিট কৰিলো তাৰপিছত আকৌ কলেজত বি এ কমপ্লিট হোৱাৰ পিছত আকৌ নগ'লো আকৌ এম এ ত এডমিশ্যন লোৱা নহ'ল ঘৰৰ প্ৰব্লেম থাকিল টকা পইচাও লাগিল টকা পইচাও নাই ত' তেনেকৈ তেনেকৈ কমপ্লিট কৰা নহ'লে তো স্কুলীয়া জীৱন ভাল লাগে বহুত ভাল লাগে সেইবোৰ কথা মনত পৰি থাকে বিশেষকৈ সৰুকালৰ কথাবোৰ মনত পৰি থাকে লগ বন্ধু সেই আগৰ লগ বন্ধুবিলাক মনত পৰি থাকে ত' তেনেকৈ আৰু ইস্কুলীয়া জীৱনটো শেষ হ'ল কেতিয়াবা কেতিয়াবা লগ পাওঁ বন্ধুবিলাকক স্কুলত পঢ়া কেতিয়াবা দূৰত তো কেতিয়াবা ক'ৰবাত গ'লে বন্ধু বান্ধৱীবিলাক লগ পাওঁ ত তো তেনেকেই লগ পালে ভাল লাগে ত' এনেকৈ আৰু স্কুলীয়া জীৱনবোৰ খেদালো